মই দীঘলীয়া বাইকিং ভ্ৰমণৰ বাবে কেনেকৈ প্ৰস্তুত কৰোঁ তাৰ বাবে মই প্ৰথমতে নিজৰ কাৰণে হেলমেট এটা আৰু মোৰ লগত যোৱা সেইজনৰ বাবেও হেলমেট এটা যোৱা ভ্ৰমণ কৰা আকৌ আগদিনা মই বাইকৰ গোটেইখিনি ছাৰ্ভিচিং কৰি সেই গোটেইখিনি ক্লীয়াৰ কৰি ম'বিল পেট্ৰ'ল চকা চকাত পাম্প ভৰাই গোটেইখিনি কৰাৰ পিছত তাৰ পিছদিনা উলোৱাৰ আগত প্ৰথমতে মই ভগৱানক প্ৰাৰ্থনা কৰি ঘৰৰ পৰা ওলাই

ৰাস্তাত যাওঁতে আৰু বেগত কিছুমান বস্তু লৈ যাবলগীয়া হয় কাৰণ ভ্ৰমণ কৰি থাকোঁতে কিছুমান জেগাত বহু বহুখিনি বস্তু পোৱা নেযায় গতিকে মই যাওঁতে মুখত কিবা লেতেৰা লাগিলে ফেচৱাশ্ব ক্ৰীম মাথাত লগোৱা তেল লগতে ফণী গামোচা বৰষুণত তিতিলে আৰু ডাৱৰীয়া বতৰ হৈ থাকিলে ৰেইনকোটো লৈ যাওঁ লগতে আৰু হেণ্ডগাৰ্ড আৰ্মগাৰ্ড গ্লোভছ নীগাৰ্ড গোটেইখিনি লৈ কিনে যাবলগীয়া হয় আৰু সেইখিনি সেইবোৰ ব্যৱহাৰ নকৰিলে বিপদো হ'ব পাৰে যদি কেতিয়াবা দুৰ্ঘটনা এখন হয় তেতিয়া হেলমেট নীগাৰ্ড আৰ্মগাৰ্ড সেইখিনিয়ে বহুতখিনি ৰক্ষা কৰে আৰু জোতাটো জনপ্ৰিয় জোতাটো বহুত প্ৰয়োজন হয় দেই জোতা নিপিন্ধিলে বহুখিনি বিপদত পৰিবলগীয়া হ'বও পাৰে গতিকে জোতাটো মই লোৱাটো যোগ্য বুলি ভাবোঁ জোতা নিপিন্ধাকৈ বাইক চলাবই নেলাগে আৰু বাইক ভ্ৰমণ কৰোঁতে বহুখিনি কথা শিকিব পৰা যায় এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে বাইকত গৈ থাকোঁতে ক'ৰবাত এখন ৰাজ্য বা আন এখন ৰাজ্যলৈ যাবলৈ ইনাৰ লাইন পাছৰ দৰকাৰ হয় তেতিয়া ইনাৰ লাইন পাছ বনাওঁতে পুলিচবোৰে বহুখিনি কথা শিকাই থয় শিকাই দিয়ে গতিকে বাইক ভ্ৰমণ কৰোঁতে বহুখিনি বস্তু লৈ যাব লাগে সেইবোৰ হ'ল আপোনাৰ আইডেণ্টিটি কাৰ্ড সেইবোৰ মই ক'বলৈ পাহৰিলোঁ আইডি প্ৰুফ যিকোনো কিবা এটা লৈ যাব লাগে যদি ক'ৰবাত দূৰত ফচি যোৱা হয় তেতিয়া ক'ৰবাত থাকিবলগীয়া হ'লে আইডি প্ৰুফ নহ'লে আপোনাক হোটেলতো থাকিব নিদিয়ে বা ক'তো কোনো জেগাত ফচিলেও আপোনাক বেলেগ জেগাৰ মানুহ বুলি থানাতো ভৰাই থ'ব পাৰে গতিকে নিজৰ আইডি প্ৰুফ এটা লৈ যোৱাটো ভাল হয় আৰু বাইক চলাওঁতে সাৱধান হ'ব লাগে সদায় নিজৰ হেলমেট গ্লোভছ অথবা লাইচেঞ্চ নথকাকৈ বাইক চলাব নেলাগে আৰু ক'ৰবাত দূৰ জেগাত গ'লে পাহাৰীয়া জেগাবোৰত সদায় চাই চাই বহুত বহুত বহুত জেগাত এঢলীয়া ৰাস্তা থাকে সেইবোৰ জেগাত প্ৰপাৰ ব্ৰেক মাৰি মাৰি যাবগৈ লাগে আৰু কৰ্ণাৰিংবোৰত সদায় হৰ্ণ মাৰি যাব লাগে আৰু আগফালৰ পৰা গাড়ী এখন আহি গ'লে তেতিয়া অলপ অসুবিধাও হ'ব পাৰে গতিকে হৰ্ণ হৰ্ণ মাৰি মাৰি গৈ থাকিব লাগে ৰাস্তাবোৰ আৰু বাইক ভ্ৰমণ কৰি বহুত ভালো লাগে কেতিয়াবা কেতিয়াবা ভয়ো লাগে গতিকে ইমানখিনি আৰু ক'বলগীয়া নাই আৰু